নলবাৰী জিলাখন ক'ব গ'লে আগতকৈ বহুত বেছি আপোনাৰ ডেভেলপ হৈছে ইয়াত আপোনাৰ বহুত যাতায়তৰ এতিয়া আগতে নাছিল কিন্তু এতিয়া বহুত সুবিধা হৈছে ধৰক আগতে আমি আহিবলৈ ক'ৰবাত যাবলৈ হ'লে ৰেলগাড়ী বা বাছে সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল এতিয়া এইবোৰৰ লগতে ৱেগানাৰ আছে আৰু যোনবোৰ সৰু সৰু ৰাস্তাবোৰত যাব কাৰণে পিলপিলি বুলি যাক আমি বাহিৰত ই ৰিক্সা বুলি কোৱা যায় সেইবোৰ ব্যৱহাৰ কৰোঁ এইবোৰৰ কাৰণে কি হৈছে এতিয়া স্থানীয় বাসিন্দাৰতো আপোনাৰ আহা যোৱাত সুবিধা হৈছেই লগতে আপোনাৰ যোনবোৰ কিছুমান বা বানিজ্য়িক ক্ষেত্রতো এইবোৰ বস্তু ব্যৱহাৰ দেখা যায় তাৰ উপৰিও এইখিনি আৰু এইখিনিয়ে বৰ্তমান এই ৰাস্তাবোৰো যিহেতু ভাল হৈছে সেইকাৰণে যান বাহনবোৰো বৰ্তমান সুবিধাহে হৈছে আৰু চলাব কাৰণে